বিকশিত পৃথিৱীখনে আমাৰ জীৱন সহজ কৰি তুলিছে বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগত আমাৰ জীৱন ধাৰণৰ মান সলনি কৰি তুলিছে যেনে গাড়ী মটৰৰ উদ্ভাৱন মোবাইল ফোনৰ উদ্ভাৱন আদিয়ে আমাৰ দৈনন্দিন জীৱন অতি কম খৰচী তথা কম সময় কৰি তুলিছে যেনে গাড়ী মটৰৰ ব্যৱহাৰৰ কাৰণে আমি ইঠাইৰ পৰা সিঠাইলৈ যাওঁতে কম সময়তে কামসমূহ সম্পন্ন হৈছে অতীজতে যেতিয়া কোনো ধৰণৰ গাড়ী মটৰৰ ব্যৱহাৰ নাছিলে বা আমাৰ পৃথিৱীখন বিকাশ হোৱা নাছিল তেনে সময়ত আমি কোনো এটা খবৰ পঠিয়াবলৈ বা কোনো এখন ঠাই ভ্ৰমণ কৰিবলৈ খোজকাঢ়ি যাবলগীয়া হৈছিলে তেনে ক্ষেত্ৰত বহুতো সময়ৰ প্ৰয়োজন হৈছিল আনহাতে যেতিয়া ডাকযোগে আমি চিঠি পত্ৰ পঠিয়াই কাৰোবালৈ খবৰ দিয়া হৈছিল হয়তো উপযুক্ত সময়ত সঠিক সময়ত গৈ সেই খবৰসমূহ পোৱা নাছিল বা খবৰসমূহ পাওঁতে বহুতো সময়ৰ প্ৰয়োজন হৈছিল কিন্তু বৰ্তমান বিকশিত পৃথিৱীখনত বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যৱহাৰে এইসমূহ সমস্যা সমাধান কৰি তুলিছে মোবাইলৰ ব্যৱহাৰ যেনে মোবাইলৰ ব্যৱহাৰে অতি কম সময়তে এই বাৰ্তাসমূহ প্ৰেৰণ কৰাত আমাক সহায় কৰি তুলিছে আনহাতে উদ্যোগ উদ্যোগীকৰণে আমাৰ জীৱন ধাৰণৰ মান উন্নয়ন উন্নত কৰি তুলিছে এই উদ্যোগসমূহত নিয়োজিত হৈ প্ৰতিজন নিবনুৱাই নিজকে কৰ্মত নিয়োজিত কৰি ৰাখিব পাৰিছে যদি মোক সোধা হয় যে আপুনি পৃথিৱীখন সলনি হোৱা দেখিছে নেকি তেন্তেহ'লে মই ক'ম যে হয় মই পৃথিৱীখন সলনি হোৱা দেখিছোঁ সেই আদিিম যুগত বা বস্ত্ৰহীন মানুহৰ আদি কৰি বৰ্তমান সেই বিজ্ঞান প্ৰযুক্তি তথা উদ্যোগৰ ব্যৱহাৰলৈকে পৃথিৱীখন বহুত সলনি হৈছে পোন প্ৰথমে যেতিয়া মানুহে জুই আৱিষ্কাৰ কৰিব পৰা নাছিল তেতিয়া মানুহৰ কিমান অসুবিধা হৈছিলে কিন্তু বৰ্তমান সকলো যেন হাতৰ মুঠিতে বিজ্ঞানৰ ভাষাত ক'বলৈ গ'লে গোলকীকৰণ বা বিশ্বায়ন বুলি কোৱা হয় সেয়েহে পৃথিৱীখন হয় বিকশিত হৈছে আৰু আগলৈ বিকশিত হৈ যাব যিবোৰে আমাৰ জীৱন ধাৰণৰ মান উন্নত কৰি তুলিব